অঁ ক এইটো অঁ অঁ আছে আৰু মোটামুটি মোটামুটি চলি আছে আৰু দেচোন কি কৰিম আৰু এক পৰীক্ষাও আহিল তিনিটাত ভাল নালাগে আৰু ফাৰ্ষ্ট ডিভি অঁ ফাৰ্ষ্ট ডিভিজন আহিব কিন্তু বাকীখিনি বাকী হয় ভাল ৰিজাল্ট ত' কি নীটৰ কাৰণে প্ৰিপাৰেশ্য়ন কৰিব দিছে নেকি ঘৰৰ পৰা মই মোক ঘৰৰ পৰা দেখোনঁ জে ডাবল ই মাথা মাৰি আছে

ৰচোন ঘৰৰ পৰা মাথা মাৰি লওঁক কি কয় নকয় অঁ ঠিক আছে ঠিক আছে ঠিক আছে